মোৰ ব্যৱসায়ত সৰ্বসাধাৰণতে গৰু ছাগলী এইবিলাকে আমি যত্ন লওঁ যিহেতু মই আৰু মোৰ পৰিয়াল আছে তেখেতসকলো কৰে আৰু সৰ্বসাধাৰণতে আমি গৰুৰ ক্ষেত্ৰত যিহেতু ৰাতিপুৱা গৰু গোহালি পৰা উলিয়াই অন্য ঠাইলৈ লৈ যাওঁ গোহালি চাফা কৰি গোবৰ জাবৰবোৰ পেলাই পানী মাৰি গৰুক ৰাতিপুৱা ঘাঁহ দিওঁ আৰু সন্ধিয়া হ'লে দানা তুঁহ দানা এনেদৰে সিজাই খোৱাওঁ আৰু ছাগলীও ঠিক তেনেদৰে আমি গোহালিত গঁড়ালত বান্ধো গঁৰালৰ পৰা ৰাতিপুৱা উলিয়াই চাফা জেগাত বান্ধি ৰাখো আৰু সময়মতে খাদ্য যোগান ধৰো ঘাঁহ পানী এনেদৰে আহাৰ যোগাৰ দিওঁ এনেদৰেই মোৰ ব্যৱসায়টো আমি মোৰ লগতে আমাৰ পৰিয়ালেও এনেধৰণে আমি চলাই আছো কুকুৰাৰ ক্ষেত্ৰত ঠিক তেনেধৰণে কুকুৰাৰো আমাৰ গঁৰালত ৰাতিপুৱা খুলি দিওঁ খুলি দিয়াৰ পিছত ধান চাউল এনেদৰে দিওঁ দিয়াৰ পিছত আৰু আমাৰ এনেকুৱা মুকলি ঠাই আছে মুকলি ঠাত চৰে চৰাৰ পিছত ঠিক সন্ধিয়া টাইমত আকৌ চাউল দিওঁ পানী দিওঁ এনেদৰে পানী দি আৰু সন্ধিয়া গঁড়ালত আকৌ গঁড়ালত বান্ধি ৰাখো এনেদৰেই আমাৰ ব্যৱসায়ত জীৱ জন্তুবিলাক আমি যত্ন লওঁ